হেল্ল' অঁ ভালনে খবৰ আছোঁ আৰু যেন তেন দেই বাকী কি কৰিছা

তাকেইেতো আমাৰাতো এইবছৰ যোৱাই হোৱা নাই নতুন বছৰ পালেহিয়ে পিকনিকৰ প্লেনিং কৰিবলৈ সময়ে পোৱা নাই অঁ সেইটোও হয় কথাটো ভবাই নাছিলোঁ এইকেইদিন বেছি অলপ ব্যস্ত হৈ আছোঁ ইটো সিটোত সেইকাৰণে ভাবিবলৈ সময়ে পোৱা নাই লোকৰ ষ্টেটাছ চায়ে সুখী হৈ আছোঁ আৰু

অঁ

সেইটো হয় বাকী যাব লাগিছিল আকৌ তেনেহ'লে ক'ৰবাত প্লেনিং বনোৱা যদি গোটেই ফ্ৰেণ্ডছখিনি যাব পাৰি তেতিয়া বেছিয়ে ভাল গোটেইখিনি একেলগতে গৈ ক'ৰবাত ভালকৈ খানা এটা খাওঁ এনজয় কৰোঁ অলপ ফূৰ্তি ফৰ্তা কৰিলে ভাল লাগিব অঁ বনাই অঁ সেইটোৱে নৈপাৰত হ'লে ভাল লাগিব বেছি অঁ পাৰি তাতেই ধুনীয়াকৈয়ে আৰু এতিয়া তাত মানুহ আহিয়ে আছে মই সেইদিনা শুনিছিলোঁৱে বহুত মানুহ আহিছে বুলি কৈছে তাত আমি ইমান ওচৰ হৈয়ো যাবপৰা নাই ন অঁ পাৰি কথা পাতা তুমি গোটেই ফ্ৰেণ্ডছখিনি গ্ৰুপ এটা খুলি পিনে কোৱা

অঁ নিজৰ নিজৰ দায়িত্বটোত হৈ যাব ওচৰহে দূৰৰ হ'লে বেলেগ কথা ওচৰত কমকৈ পইচা হ'লেও